মই ঘূৰি ফুৰি ভাল পাওঁ মই বাহিৰত তিনি চাৰিদিন থকাকে যাব ভাল পাওঁ কাৰণ বাহিৰত বহুত ধৰণৰ মানুহ লগ পাই কিছুমান আমাৰ বহুত নিজকে পৰিচয় দিব পাৰি বাহিৰত অমুক আছে তমুক আছে অকলে যাব সুবিধা হয় সেই কাৰণে মই ঘূৰি ফুৰি ভাল পাওঁ আৰু মই হোটেলত থাকি তিনি চাৰি দিনকৈ হোটেলত থাকি ভাল পাওঁ আৰু মই বহুত জাগা চাই ভাল পাওঁ বহু ধৰণৰ বস্তুবোৰ চাই মই ভাল পাওঁ বহুত মোৰ আগ্ৰহ আছে বহুত বাহিৰা বস্তু চাব আৰু ফুৰিলে বহুত ধৰণৰ কথা গম পায় বহুত ধৰণৰ মানুহ লগ পায় সেই কাৰণে মই ফুৰি বহুত ভাল পাওঁ আৰু মই কাম সিমান ভাল নাপাওঁ মই বাচন ধুই কাপোৰ ধুই এইবোৰ মই ভাল নাপাওঁ মই ভাত বনাই ভাল পাওঁ মই মাংস বনাই ভাল পাওঁ আৰু মই দালি বনাই দালি বনাইও ভাল পাওঁ মই আৰু ঘৰত মই শাক বনায় ভাল পাওঁ মই মাংস মই দৈ দি বনাওঁ ক্ৰীম দৈ মিক্স কৰি বনাওঁ আৰু মই মাছৰ আঞ্জা মই বিলাহী দি বনায় ভাল পাওঁ আৰু বিলাহী দি বনালে খাইয়ো ভাল লাগে আৰু মই খানা বনোৱাত বহুত ভাল পাওঁ কাৰণ খানা বহুত ধৰণৰ বনাব পাৰি মই ৰুটি পুৰি বনাই ভাল পাওঁ আৰু